হাঁহ কুকুৰাৰ পালনত এণ্টিবায়'টিকৰ ব্যৱহাৰৰ ব্যৱহাৰটো আজিৰ দিনত বহুতেই জৰুৰী হৈ পৰিছে কাৰণ আজিকালি যিমানেই আমাৰ প্ৰযুক্তিবিদ্যাৰ আগবাঢ়িছে সিমানেই কল কাৰখানা আদিৰ দ্বাৰা আমাৰ বায়ু প্ৰদূষণ হৈছে গতিকে আমি সকলো ফালৰ পৰা আমি আগবাঢ়ি যাবলৈ সজাগ হৈ থাকিব লাগিব হাঁহ হাঁহ হাঁহ কুকুৰা যেতিয়া আমাৰ উমনি দিয়া হয় উমনি দিয়াৰ পিছত যেতিয়া পোৱালি হয় পোৱালিৰ পাঁচদিন পাঁচদিনতে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগে পাতলীয়াকৈ যিহেতু আমি তাত দানা দানা পানী দিওঁ তাতে এণ্টিবায়'টিক দিব পাৰোঁ যিটো ৰা নিষেধক থাকে সেইটো তেতিয়া আমি হাঁহ কুকুৰাবোৰ মানে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে আৰু লগতে যেতিয়া আকৌ চৈধ্য দিন পাৰ হৈ যায় তেতিয়া আই বি ৱান ব্যৱহাৰ কৰিব লাগে আৰু ষোল্ল দিনৰ একৈছ দিনৰ ভিতৰত আকৌ আমি আই বি টু টো ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া অলপ পোৱালিটো একৈছ দিনমানৰ ভিতৰত আমি এই প্ৰতিষেধকটো দিয়া হয় তেতিয়া আমি এফা কুকুৰাৰ বা হাঁহৰ প্ৰথমতে পোৱালীটোৰ এফালে যদি আমি নাকত দিওঁ আনফালে আমি চকুত দি দিব লাগে তেনেকৈয়ে আৰু এইটোও মন কৰিব লাগে যিহেতু আমি সেই মাংসটো আমি নিজে ব্যৱহাৰ কৰোঁ তাক লৈ আমি মেডিচাইনৰ মেডিচাইনটো কিমান কি কিমান কেনেকৈ দিব লাগে তাক লৈ আমি চে ভাল ধৰণে চাব লাগে ভালকৈ ৰাখিবলৈ হ'লে ঠাণ্ডা নোপোৱাকৈ ঠাণ্ডা দিনত অলপ লাইটৰ ব্যৱস্থা কৰি ৰাখিব লাগে হাঁহ কুকুৰাৰ যেতিয়া প্ৰতিষেধক দিয়া হয় তেনেকৈয়ে আৰু